অঁ হয় বাইদেউ কওক অঁ হয় চলাই আছোঁ

সুবিধা মানে এনেই ছোৱালীকেইজনী বয়সটো কিমান বাৰু সৰু নে ডাঙৰ অঁ স্কুল যাবপৰা ন অঁ অঁ ছোৱালী অকল ছোৱালীয়ে আছে অঁ অঁ তাৰমানে মোৰ ইয়াত তেনেকৈ বাৰু ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী মানে দেউতাকহঁত নথকা বিশেষকৈ ছোৱালীয়ে বেছি আছে দেই ল'ৰা সেনেকৈ নথওঁৱে মই ছোৱালীয়ে আছে বাৰু তেওঁলোকক মানে মাকহঁতে এনেই দিম বুলি ভাবিছে নেকি এন জি অ'টোত মানে ভাবিছে ন অঁ অঁ অঁ পঢ়াটো সুবিধা আছে বাৰু ইয়াত এনেই থাকি ল'ব লগাই হ'ব তাৰপিছত ইয়াত মানে হেৰি আকৌ কিন্তু আমি সেনেকৈ ঘৰলৈ পটক পটক যাব নিদিওঁ আৰু ঘৰৰ মানুহো মানে সেনেকৈ অহা যোৱা মানে কৰি থাকিব নিদিওঁ সপ্তাহত ধৰক পোন্ধৰ দিনৰ মূৰত মাহৰ মূৰত সেনেকৈয়ে আহিব পাৰিব তাৰপিছত অঁ এনেই অঁ তাৰপিছত ইয়াত এনেই থাকিবলৈ বাৰু সুবিধা আছে ছোৱালীহে দেই টিউশ্যন চিউশ্যনটো বিশেষ নহ'ব কিন্তু আমাৰ ইয়াত মানে যিবিলাক টিচাৰ আছে সিহঁতি মানে পঢ়াই ধৰক টিউশ্যনৰ নিচিনাই ক্লাছ কৰে সেইটো বাৰু ফিজ তিজ নলওঁ স্কুলতো এনেকৈ ফিজ লোৱা নহয় মানে আমি অকমান এন জি অ' ফালৰপৰাই এইবিলাক দিওঁ কাৰণ মানে একেবাৰে দুখীয়া ঘৰৰ হ'ব লাগিব দেই বাইদেউ মানে কি কিছুমান অঁ আজিকালি মানে কিছুমান অকমান মানে নিজে পঢ়াবপৰা ল'ৰা ছোৱালীকো নপঢ়ায় মানে এন জি অ' চেন জি অ'বিলাকত পঢ়াটো ভাল হয় ন সেইকাৰণে তামানে তাৰপিছত অঁ অঁ মাক দেউতাক আছে নহয় ন অঁ অঁ হয় হয় অঁ অঁ অঁ অঁ অঁ নহয় তেও আজিকালি মানে কি পটক অকমান মানে মানুহবিলাকে হেৰি কৰে ন কিছুমান আছে আমি পাইছোঁ ঠিক আছে তেনেহ'লে হেৰি কৰিব বাইদেউ এইটো কি ছোৱালী এজনী আহিবনে দুজনী আহিব বাৰু অঁ গোটেই চাৰিগৰাকী ন অঁ অঁ অঁ অঁ তেখেতলোকৰ মানে ছোৱালী ল'ৰা চৰা আছে চাগে অঁ ছোৱালীয়ে চাৰিগৰাকী ন অঁ অঁ দেউতাকৰ দেউতাকে দিবতো অঁ অঁ যদি সেনেকৈ দিয়ে মানে অঁ অঁ অঁ অঁ ঠিক আছে তেনেহ'লে বাইদেউ হেৰি ছোৱালীকেইজনীৰ নামটো আৰু মানে হেৰি জন্ম চাৰ্টিফিকেট আছে নাই বাৰু ছোৱালীকেইজনীৰ অঁ আকৌ আধাৰ কাৰ্ড বনালে নেকি চোৱালীকেইজনীয়ে অঁ সেইটো নেজানে ন অঁ আজি অঁ সেই আধাৰ কাৰ্ড যদি আছে নহ'লে জন্ম চাৰ্টিফিকেট তাৰপিছত মাক দেউতাকক এদিন আহিবলৈ ক'ব ল'ৰা ছোৱালীকেইজনী কাগজপত্ৰ লৈ আপুনিও লগত আহিব আমাৰ বাৰু বেছি ডোখৰত নহয় ডিব্ৰুগড়তে আছে চাবুৱাত আপুনি মানে আহিবলৈয়ো ইমান অসুবিধা নেপাব আমাৰ নিগমতো এখন আছে তথাপিতো আপুনি মই যিহেতু চাবুৱাৰে হয় অঁ অঁ চাবুৱা পানী তোলাত তাতে এখন আছে তালৈয়ে আহিব মাক দেউতাককো আহিবলৈ ক'ব ছোৱালীকেইজনী নানিলেও হ'ব বাৰু প্ৰথমতে মাক দেউতাকৰ লগত আহিবলৈ ক'ব আহি কাগজপত্ৰখিনি লৈ আহিব আমি চাম চাই বাৰু ছোৱালীকেইজনীক বাৰু এডমিশ্যনটো দি দিম বাৰু সেইবিলাক পইচা পাতি নালাগে তাৰপিছত আৰু হেৰি অ' ছোৱালীকেইজনী খালি এনেই পিন্ধাৰটো নিজৰতো কিছুমান কাপোৰ লাগিবই ধৰক সেইবিলাকো মানে আমি ইমান সেনেকুৱাবিলাকতো দিব নোৱাৰোঁ বাৰু কিন্তু স্কুলৰ মানে সুবিধাখিনি গোটেইখিনি দিম বাৰু থকা খোৱা চব মানে আমাৰ ইয়াতে হ'ব ঠিক আছে অঁ খালি পিন্ধা কাপোৰখিনি আৰু সেইবিলাক আনিবলৈ ক'ব অঁ নহ'লে মানে অকমান দিগদাৰো হয় ধৰক নতুন বুলি নালাগে পুৰণা হ'লেও একো আপত্তি নাই চফা হ'লেই হ'ল কিন্তু আমাৰ ইয়াত আকৌ থাকিলে মানে দুই এটা কামো কৰিব লগা হ'ব দেই মানে ধৰক নিজে খোৱা কাঁহীখন ধুব লাগিব নিজৰ কাপোৰখিনি ধুই ল'ব লাগিব অঁ অঁ সেইখিনি অঁ মানে পাছত যাতে আৰু তালৈ নি কাম কৰাইছে মানে স্কুল যোৱা টাইমত স্কুল অহা টাইমত অহা হ'ব খোৱা বোৱা চব সময়মতে বনাব দিব আমাৰ মানুহ আছে কিন্তু নিজৰ কাঁহীখনতো নিজৰ বাতিটো ধুবই লাগিব নিজৰ কাপোৰকেইটা ধুবই লাগিব সময়ত উঠিব লাগিব খোৱাব লাগিব চব কিন্তু সময়ত কৰিব লাগিব দেই আপুনি মানে অকণমান সেইখিনি বুজাই দিব অঁ ঠিক আছে হ'ব বাইদেউ হেৰি আপুনি অতি সোনকালে আপোনাৰ লগত যোগাযোগ কৰিম আপুনি ওচৰৰে ন অঁ আপোনাৰ নামটো কি দীপা কি আছিলে অঁ অঁ ঠিক আছে আপোনাক আমি গ'লেও যদি দীপা হাজৰিকা বুলি কওঁ চিনি পাব চবেই ন অঁ অঁ ঠিক আছে আপুনি হেৰি কৰিব এইটোৱে মোৰ নাম্বাৰটো হয় আপুনি মই যোনদিনাখন মই ফোন কৰিম তাৰপিছত আপুনিও লগত আহি দিব অঁ ঠিক আছে হ'ব ধন্যবাদ বাইদেউ